হেল্ল' অঁ হেল্ল' অঁ হয় দাদা কওকচোন বাৰু অঁ অঁ কওক

কিমানজনীয়ে বাৰু সাত আঠজন ন টোটেল এমাউণ্ট ধৰি লওক আপোনাৰ ছিক্সটিটা ধৰি লৈছোঁ অঁ ছিক্সটি টা ন আপুনি ডেটটো কিমান ধৰিছে বাৰু ডিচেম্বৰ আঠাইছ তাৰিখ ন অঁ অঁ আপোনাৰ শিৱসাগৰ কি কি চাম বুলি ভাবিছিলে বাৰু আপুনি

পাৰিব বাৰু চাবলগীয়া জেগা বহুখিনি আছে ইয়াত অঁ হয় বাৰু আপোনালোকৰ খোৱা বোৱা হেৰিটো ল'ম দায়িত্বটো অঁ আপোনাৰ হা এমউণ্টটো ৰ'ব সেইটো আপোনাৰ চাব লাগিব টোটেল আপোনাৰ টোটেল মই ষাাঠিজন ধৰিছোঁ টোটেল আপোনাৰ ষাঠিজন হ'লে হ'ব আপোনাৰ এমাউণ্টটো টোটেল খানা পিনা চব ধৰি আপোনাৰ থাৰ্টি ফাইভ থাউজেণ্ডমান

কিবা এটা চাব লাগিব ইমানো নোৱাৰিম ডিছকাউণ্ট অলপ দিব পাৰিম অঁ হয় হয় ন ঠিক আছে বাৰু মই কিবা এটা চাই দিম ফিফটিন পাৰ্চেণ্টমান মই ডিচকাউণ্ট দি দিম বাৰু অঁ হয় ঠিক আপোনালোক যি খায় যি বিচাৰে ফাষ্ট আহি পিনাই আপোনাৰ লাঞ্চ হ'ব অঁ পেকেট লাঞ্চ দিম আৰু লগত পানী বটল এটা হা হা

অঁ ইস্কুলৰ পৰাই ডাইৰেক্ট পিক কৰিম চবকে অঁ

খোৱা বোৱাতো আপোনাৰ হোটেলতে হ'ব অঁ আমাৰ এজেঞ্চি তাত আছে হোটেল চৰাইদেউতে

সুবিধা অসুবিধা নহয় বাৰু অসুবিধা হ'ব নোৱাৰে বাউ বাকী আপোনাৰ নামটো অঁ অঁ ঠিক আছে বাৰু তাৰপৰা আপোনাৰ এডভাঞ্চ কিবা দি পঠাব অঁ এডভা্ঞ্চ দিব আপুনি দহ হাজাৰমান

অঁ অঁ অঁ ঠিক আছে বাৰু মই দি দিম তাৰপৰা আপোনাৰ অঁ দহ হাজাৰ মান পে' কৰি দিব

অঁ এসপ্তাহৰ আগত দিব আপুনি দিয়াৰ টাইমত মোলে কল এটা কৰি দিব এইটো নম্বৰতেই এইটো নাম্বাৰত কল এটা কৰি দিলে হ'ব অঁ অঁ ঠিক আছে বাৰু হা হেল্ল' কি কৈছে হেল্ল' নেটৱৰ্ক পোৱা নাই